কাজিৰঙা টুৰিষ্ট এজেঞ্চি হয়নে অঁ মেম হেৰি মই গুৱাহাটীৰ পৰা কৈছিলোঁ অঁ মই কাজিৰঙা মানে ফুৰিব যাম ভাবিছিলোঁ এতিয়া মানে আপোনালোকৰ তাত কেনেকৈ মানে টুৰিষ্টখিনিক আপোনালোকে কেনেকৈ আপোনালোকে সুবিধা দিয়ে মই তাৰ কথা অলপ জানিব বিচাৰিছিলোঁ অঁ মোৰ লগত মোৰ ফ্ৰেণ্ডচ যাব পাঁচ ছয়জনমান হ'ব অঁ থকাৰ ব্যৱস্থাটো লাগিব বাৰু অঁ লাগিব অঁ আৰু হেৰি আপোনালোকৰ তাত প্ৰাইচটো কিমান হয় থকা মেলা সব ঘূৰা ফুৰা অঁ মোক মানে আপোনালোক অঁ মানে মোক খোৱা বোৱা থকা সেইখিনি গোটেইখিনি সুবিধাই লাগে মানে আমাৰ গোটেইখিনিকে মোৰ ফ্ৰেণ্ডচখিনিকে অঁ অঁ মই অঁ মই মই নেক্সট উইকত যাম আমি গোটেইখিনি অঁ আমাৰ জীপ চাফাৰী অঁ সেইখিনি চব মানে যি যি হেৰি আছে সব মানে আমি তাৰে মানে হেৰি কৰিম আৰু গোটেইখিনি অঁ বেছি কৰিছে আপোনালোকে অলপ এই অসমৰ ভিতৰতে আৰু ইমানখিনি যদি যায় আৰু কেনেকৈ হ'ব অঁ মিনিমাম আপোনাৰ থাৰ্টি ফাইভ টু ফৰটি থাউজেণ্ড হ'লে ভাল আৰু তেতিয়া এ নাই জোখৰে আছে অঁ ফৰটি থাউজেণ্ড অঁ চবখিনি মিলাই আৰু অঁ ঠিক আছে তেতিয়াহ'লে অঁ অঁ ঠিক আছে